ধৰ্মৰ কথা ক'ব গ'লে আমাৰ অঞ্চলত প্ৰায় আপোনালোকক ক'ব গ'লে জনাব গ'লে আমাৰ অঞ্চলত গোটেইটো খ্ৰীষ্টানবোৰেই আছে ময়ো এজনী খ্ৰীষ্টান ফেমিলিৰ পৰাই মই বিলং কৰোঁ আৰু খ্ৰীষ্টিয়ানৰ যিখিনি ৰীতি নীতি সকলোখিনি আমি ফুল ফলো কৰোঁ আৰু ক'ব গ'লে তাৰে ভিতৰত যিখিনি ৰীতি নীতি আমাক প্ৰত্যেকটা দেওবাৰে আমাক চাৰ্চত গীৰ্জাহললৈ যাবলগীয়া হয় আৰু যদি আমি কিবা এটা বিপদত আছোঁ আমাক প্ৰাৰ্থনা সহায় লাগে বা আমি লঘোণ দি কেনেকুৱা প্ৰাৰ্থনা কৰিব লাগে তাৰ আমি প্ৰত্যেকটা শুকুৰবাৰে আমি চাৰ্চত প্ৰস্তুত হওঁ যদি আমি লঘোণ দি কিনে প্ৰাৰ্থনা কৰোঁ তো চাৰ্চত উপস্থিত হ'বলগীয়া হয় আৰু কিছুমান প্ৰব্লেম আহি যায় মাজে মাজে ছ' চাৰ্চলৈ যোৱা বা গীৰ্জাহললৈ যোৱা নহয় তথাপিও আমি লঘোণ দি ঈশ্বৰৰ আগত আমি আমাৰ যিখিনি প্ৰয়োজন বা বেয়া পৰিস্থিতি সেই সকলোখিনি আমি ঠিক তেনেকৈ যীজাছ ঈশ্বৰ আমি তাৰ আগত আমি দাঙি ধৰোঁ আৰু সেইখিনি আৰু প্ৰত্যেকটা ছানডে' দেওবাৰ দিনা আমাৰ চাৰ্চত যাবলগীয়া হয় আমি বেটাৰ ফিল কৰোঁ চাৰ্চত গৈ ৱৰশ্ৱিপ কৰোঁ গান গাওঁ প্লাছ যদি আলহী আহিছে দ্যেন আমি কেনেকুৱা তেওঁলোকক মানে আশ্ৰয় দিব লাগে সন্মানীয় গামোচা তেওঁলোকক কেনেকুৱা যাচিব লাগে সেই সকলোখিনি তাত পালন কৰা হয় লগতে যদি এসপ্তাহৰ ভিতৰত বা আমাৰ সোমবাৰৰ পৰা দেওবাৰৰলৈকে চাৰ্চৰ যিমান পৰিয়ালবোৰ আছে সেই সকলো পৰিয়ালৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লগা হয় আৰু তাৰে এসপ্তাহত এসপ্তাহৰ ভিতৰত যদি কোনোবা পৰিয়ালত যদি বেমাৰ আজাৰ হৈছে সেই সকলোখিনি চাবলগীয়া হয় মনলৈ সকলো মানুহৰ লগত বা যিখিনি নিকি বয়োজ্যেষ্ঠ তেওঁলোকে গৈ সেই পৰিয়ালৰ মাজত উপস্থিত হৈ তেওঁলোকৰ কাৰণে আশীৰ্বাদ তথা প্ৰাৰ্থনা বি কৰে তেওঁলোকক কাৰণে তেওঁলোকৰ যিটো সমস্যা সেই সকলোখিনি পাৰ হৈ যাবলে আৰু লগতে কিবা এটা ফেষ্টিভেল হ'লেও যেনেকুৱা জানেই যে আপোনালোকে আমাৰ খ্ৰীষ্টিয়ানবোৰত আমি বেছিভাগ আমি বৰদিন ভালদৰে চেলেব্ৰেট কৰোঁ গুড ফ্ৰাইডে' পূণ্য শুকুৰবাৰ সেইটো আমি ভালদৰে আমি চেলেব্ৰেট কৰোঁ আৰু আৰু এইটো বছৰত আপোনালোকে দেখি পালেই যে টুৱেণ্টি নাইন মাৰ্চত আমাৰ গুড ফ্ৰাইডে' চেলেব্ৰেট হৈ গ'ল আৰু ভাল লাগিলে যিখিনি মানে মণ্ডলীয়ে আয়োজন কৰিছিলে সেই সকলোখিনি ভাল হ'ল আৰু আমাকো ভাল লাগিলে যিকি নহওক চবেই নিজৰ নিজৰ ধৰ্ম শাস্ত্ৰত যিখিনি নীতি ৰীতি নীতি থাকে সেই সকলোবোৰ ভালদৰে পালন কৰে আৰু ধৰ্ম বুলি ক'লেতো তেনেকুৱা নহয় যে আমি এইটো ধৰ্ম বিৰোধে হ'ব লাগে বা এইটো ধৰ্মৰ বিৰোধে হ'ব লাগে কিন্তু আমি যদি এটা ভাল ধৰ্ম বুলি ক'লে ধৰ্মৰ যিখিনি ৰীতি নীতি আছে সকলোখিনি যদি আমি পালন কৰিম দ্যেন আমাৰ জীৱনত আমি অনন্ত কাললৈকে আমি সুখত থাকিব পাৰিম আমাৰ আমাৰ ধৰ্ম শাস্ত্ৰত লিখা আছে আমাৰ বাইবেলত লিখা আছে যে যদি আমি আমাৰ যিজন গড ঈশ্বৰ যীশুৱা তাৰলৈ যদি আমি ভয় ৰাখিম তাৰ যিখিনি দিয়া আজ্ঞা সেই সকলোখিনি যদি আমি পালন কৰিম দ্যেন মই আমাৰ কেতিয়াও মৃত্যু নহয় আমি অনন্তকাল জীয়াই থাকিম আৰু তেওঁৰ যি সৰ্গৰ ৰাজ্য আছে না সেই ৰাজ্যত আমি অনন্তকাল স্থায়ী কৰিব পাৰিম তাত থাকিম আমি আৰু আমাৰ কেতিয়াও মৃত্যু নহয় গতিকে আমাক আমি কেতিয়াও দৰ ধৰ্মৰ বিৰোধে যাব নেলাগে যে আমুক সেইটো ধৰ্ম হয় সেইজন সেইটো ধৰ্মৰ হয় সিহঁতৰ মাজত সেইখিনি নচলে সেইখিনি আমি অনুভৱ কৰিব নেলাগে আমি যিমান মানৱ জাতি আছোঁ সকলোৱে যাতে আমি ভালদৰে পৰিচালনা হৈ যাম সেইটোৱে হ'ব আমাৰ আচল ধৰ্ম কৰ্ম আৰু তাৰ যিখিনি ৰীতি ৰীতি নীতি থাকে সেই সকলোখিনি যদি আমি ভালদৰে এক মনেৰে একচিতে আমি যদি পালন কৰিম সেইটোহে হ'ব আমাৰ আচল ধৰ্ম গতিকে মই ধৰ্মৰ বিষয়ে মই সেইটোৱে ক'লোঁ কাৰণ আমি ধৰ্মক লৈ আমি চলি নাযাওঁ আমি যে খ্ৰীষ্টিয়ান হয় আমাৰ নিয়মত সেইবোৰো এইবোৰ হয় সেইবোৰ হয় যিখিনি নিকি পজিটিভ যিখিনি নিকি সেই সকলোখিনিহে আমি যি নিকি আমাৰ ঈশ্বৰৰ চৰণত যিখিনি নিকি গ্ৰহণযোগ্য হয় সেইখিনিহে আমি পালন কৰোঁ সেইখিনিহে আমি চলো আমি বাইবেল ফ'লো কৰোঁ তাৰমাজত আমাক সেইটোৱে কোৱা নাই যে আমুকে সেইটো ধৰ্ম হয় তাৰ লগত একো আচাৰ ব্যৱহাৰ আমি ৰাখিব নেলাগে সেইবোৰলৈ আমি নেচাওঁ আমাক বাইবেলে যিখিনি শিকাইছে আমাৰ ধৰ্মশাস্ত্ৰত যিখিনি লিখা আছে আমি সেইখিনিহে ফ'লো কৰি যাওঁ আৰু তাত আমাক ধৰ্মৰ বিৰোধে কথা ক'বলৈ বা ধৰ্মৰ বিৰোধে ধৰ্মৰ এগেইনষ্টত য যাবলৈ আমাক শিকোৱা নাই গতিকে যদি আমি ধৰ্ম বুলি ক'ম যে আমুকে সেইটো ধৰ্মৰ হয় তাৰ লগত একো আচাৰ ব্যৱহাৰ নৰখাটো ভাল দ্যেন সেইটো আমাৰ জীৱনৰ কাৰণে এটা বেয়া পদক্ষেপ হ'ব ভাল পদক্ষেপ আমাৰ সেইটোৱে হ'ব যে চবে আমি মিলি থাকিম পৰস্পৰে থাকিম আমি তেতিয়াহে আমাৰ জীৱনত আমি আগুৱাই যাব পাৰিম